অঁ হয় কওকচোন আপোনাৰ প্ৰব্লেমটো অঁ আপুনি এটা কাম কৰিব নহ'লে আপোনাৰ যদি আপোনাৰ বিষ হৈ আছে ন তেনেহ'লে ওচৰৰ ফাৰ্মাচীৰপৰা বিষৰ টেবলেটকেইটামান আনি টেবলেটকেইটামান আনি ৰাতিপুৱা ভাত খাই এটা আৰু গধূলি ভাত খাই এটা এনেকৈ খাই দিবা কিন্তু যদিহে বিষৰ টেবলেট খোৱা তেতিয়া লগতে গেছৰ টেবলেট দিবয়েই গেছৰ টেবলেটটো ৰাতিপুৱা খালী পেটত খাই দিবা সদায় খালী পেটত এটা এটা খাই দিবা খাই চাবাচোন তেনেদৰে অঁ তেনেহ'লে আপুনি এটা কাম কৰিব ফাৰ্মাচীৰপৰা হেৰি কেলচিয়ামৰ টেবলেট কেইটামান আনি খাবা নহয় যদি তেনেদৰে ভাল নহয় তেনেহ'লে মেডিকেললৈ এবাৰ গুচি আহিব নহ'লে দুই নম্বৰ ৰুমত আছে তাতে লিখা নহ'লে তাত সুধিলেই হ'ল মোৰ নামটো কৈ অঁ ৰাত বাৰটামান বজাত আহিলেই হ'ব অঁ অঁ হ'ব